হেল্ল' মোক এখন টেক্সিৰ প্ৰয়োজন হৈছিল মোৰ পৰিয়াল পৰিয়ালৰ সৈতে মই বিশ্বনাথ চাৰিআলিলৈ যাবৰ বাবে আপুনি এখন গাড়ী ভাড়ালৈ দিব পাৰিব নেকি আৰু মই আৰু আপোনালোকক কিলো কেনেকে কি হিচাপত আপোনালোকে পইচাটো ল'ব সেইটো মোক জনাব নেকি প্ৰতি কিলোমিটাৰত ল'ব নে মই তেলটো ভৰাই দিয়া হিচাপত আপোনালোকে ল'ব এই কথাষাৰ জনাবচোন গাড়ী গাড়ীখন মই নিজে চলাম বাকী গাড়ী ভাড়াটো কিমান হ'ব সেইটো কি হিচাপত ল'ব তালৈকেতো ষাঠি কিলোমিটাৰ হ'ব বিশ্বনাথ চাৰিআলিলৈকে ত' কিলোমিটাৰ হিচাপত কেনেকৈ ল'ব আপুনি মোক জনাব